ভাৰত চৰকাৰৰ স্বাস্থ্যসেৱাৰ নানান আঁচনি আচলতে আছে এই আঁচনিসমূহৰ ভিতৰত আয়ুষ্মান কাৰ্ডখন আছে এই আঁচনি ভিতৰত বিভিন্ন ইঞ্চ্যুৰেঞ্চ কোম্পানীৰ ইঞ্চ্যুৰেঞ্চ কোম্পানীবিলাকৰ তেওঁলোকৰ পলিচিবিলাক আছে ইয়াৰ উপৰিও কনষ্ট্ৰাকশ্যন ওৱৰ্কাৰ্চসকলৰ বাবে আপোনাৰ যিখন কনষ্ট্ৰকশ্যন এক্ট আছে নাইনটিন নাইনটি ছিক্স এই এক্টৰ যো যোগেদি শ্ৰমিকসকলৰ বাবে গৃহ নিৰ্মাণৰ লগত জড়িত শ্ৰমিকসকলৰ বাবে তেওঁলোকে স্বাস্থ্য শিতানতো বহুত সুবিধা লাভ কৰিব পাৰে প্ৰথম কথা হৈছে যে এই যদিহে আমাৰ আয়ুষ্মান কাৰ্ডখন থাকে পাঁচ লাখ টকালৈকে আপুনি ইয়াৰ এখন হস্পিতালত যদি যায় চৰকাৰী হস্পিতেলেই হওক প্ৰাইভেট হস্পিতেলেই হওক এখন যদি চৰকাৰী হস্পিতেল বা প্ৰাইভেট হস্পিতেললৈ যায় তাত সেই কাৰ্ডখন দিলে আপোনাৰ স্বাভাৱিকতে চিকিৎসাটো আপোনাৰ সেই কাৰ্ডখনৰ যোগেদি হয় ই এটা আপোনাৰ ভাল পদক্ষেপ এই পদক্ষেপটোৰ বিষয়ে বহুত লোকে জানে মইয়ো ইয়াৰ বিষয়ে অৱগত ইয়াৰ উপৰিও এই কাৰ্ডখনত যোৱা সময়ছোৱাত ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত বহুজন লোকে ইয়াৰ সুবিধা সমূহ পাইছে আৰু এই সুবিধাসমূহৰ ফলত ডাঙৰ ডাঙৰ যিবোৰ অসুখ বিসুখ হৈছে এই অসুখ বিসুখবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আচলতে এই কাৰ্ডখনে যথেষ্ট জনসাধাৰণক উপকৃত লাভ কৰিছে কিন্তু আটাইটকৈ ডাঙৰ কথাটো হৈছে যে এই সুবিধা লোৱাৰ ক্ষেত্ৰত এই সুবিধা লোৱাৰ ক্ষেত্ৰত মূল কথা হৈছে দালাল শ্ৰেণীটোৱে কিন্তু অধিকভাৱে সুবিধা লাভ কৰিবলৈ লৈছে আপুনি সঠিক যিজন এজন যদি প্ৰকৃত যিজন ভুক্তভুগীয়ে এই সুবিধাবিলাক লাভ কৰিবলৈ যাওঁতে নানান বেমেজালি দেখা পোৱা যায় নানান ইয়াৰ মাজত দালাল থাকে দালালবিলাকে মানুহ সাধাৰণ মানে এই গোটেই কথাটো হয় যে মানুহৰ আনকনচিয়াচনেছ এখন এই আইনখনৰ বিষয়ে এই পদক্ষেপটো কেনেকুৱা হব ইয়াৰ কোন ধৰণৰ আঁচনি কি সময়ত কোন সময়ত সুবিধা প্ৰদান কৰিব এই কথাবোৰ আচলতে নজনাটোৱেই হৈছে আমাৰ বাবে আটাইতকৈ ডাঙৰ অসুবিধা এই আইনবিলাকৰ যদি মই দ্বিতীয়খন আইনৰ কথা যিটো কৈছোঁ যে কনষ্ট্ৰাকশ্যন এক্টৰ যোগেদি আমি এই আঁচনিখনৰ সুবিধা লাভ কৰা বহুত মানুহ দেখিছোঁ গাঁৱৰ শ্ৰমিকসকল দেখিছোঁ ইয়াৰ যোগেদি কি কৰিব লাগে লেবাৰ কমিশ্যনৰ অফিচত আপুনি যদি শ্ৰম আয়ুক্তৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত ডিষ্ট্ৰিক্ট হেডকোৱাটাৰবিলাকত থাকে মহকুমাবিলাকৰ হেডকোৱাটাৰত থাকে এজন যদি কনষ্ট্ৰাকশ্যন ওৱৰ্কাৰ্ছে ওঠৰ বছৰ পৰা পঁচপন্ন বছৰৰ ভিতৰত যদি বয়সৰ ওৱৰ্কাৰ্ছ এজনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড তাৰপিছত গাঁওবুঢ়াৰ কাগজ তাৰপিছত আপোনাৰ বয়সৰ প্ৰমাণৰ কাৰণে যিটো ব্যৱস্থা আপোনাৰ সেইটো বাৰ্থ চাৰ্টিফিকেট হ'ব পাৰে ডক্টৰ হ'ব পাৰে স্কুল হ'ব পাৰে বা আধাৰ কাৰ্ড হ'ব পাৰে এই ব্যৱস্থা যোগেদি যদি ৰেজিষ্টাৰ্ড কৰে সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত তেতিয়াহ'লে চৰকাৰী কাৰ্যালয়বিলাকত ৰেজিষ্টাৰ কৰিলে তেওঁ এটা নম্বৰ পায় পঞ্জীয়নভূক্ত হয় আৰু পঞ্জীয়নভূক্ত হ'লে তেওঁ যদি চিকিৎসাৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধা হয় তেখেতে মৃত্যুমুখত যদি পৰে সেই মৃত্যুমুখত পৰিলে সাত লাখলৈকে পায় চিকিৎসা যদি কৰিবলৈ ডাঙৰ অসুখ যদি হয় তাৰকাৰণে চাৰি লাখ টকামানলৈকে পায় সৰু সুৰা যদি হস্পিতালত থাকিলে এদিনত দুহেজাৰ টকাকৈ বিছ দিনলৈকে ইয়াৰ টকাৰ যোগান ধৰে এনেধৰণে নানান সুবিধা আছে এই কনষ্ট্ৰাকশ্যন লেবাৰ এক্ট নাইনটিন নাইনটি ছিক্সত ঊনৈছশ চিৰান্নবৈ চনৰ পৰাই কৰিছিল কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই আবেদন কৰিবলৈ এই আইনখন আবেদন কৰিবলৈ হ'লে আপুনি নিৰ্দিষ্ট দুখন ফৰ্ম আছে ফৰ্ম দুখন পূৰাব লাগিব আধাৰ ভোটাৰ বেংক এইখিনি আপুনি দি এটা অ' টি পি যাব এটা ফোন নম্বৰ আপোনাক লাগিব এই ফৰ্মখন পূৰাই পেলাই আপুনি পঁচিছ টকা এটা গভমেণ্ট চালান কাটিব লাগিব কটাৰ পাছতো লেবাৰ অফিচত দি আপুনি পঞ্জীয়ন কৰিব পঞ্জীয়ন কৰাৰ পিছত বছৰি আপুনি দুশ চল্লিছ টকাকৈ মাহেকত আপুনি দি যাব লাগিব আৰু দুশ চল্লিছ টকাকৈ দি ৰানিং যদি হৈ থাকে তেতিয়া আপোনাৰ এই আঁচনিৰ সুবিধাসমূহ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ আপুনি সেইটোৰ যোগেদিও আপুনি লাভ কৰিব পাৰে এই সুবিধাসমূহ আচলতে বহু মানুহে লাভ কৰিছে যিটো শ্ৰেণীয়ে জানে যিটো কনষ্ট্ৰাকশ্যন ওৱৰ্কাৰ্ছে জানিছে সেই ওৱৰ্কাৰ্ছসকলে ইয়াৰ সুবিধাসমূহ লাভ কৰিব পাৰিছে কিন্তু বিপদ এটা হৈছে কি এই সুবিধাসমূহ লাভ কৰিবলৈ যাওঁতে সময় সময়টো বহুত সময় আচলতে দেৰি হোৱা কেতিয়াবা দেখা পোৱা যায় সেইটো কিছুমান ড্ৰবেকছো আছে যে সেই শ্ৰমিকসকলক যদি সুবিধাবিলাক সোনকালে লাভ কৰে তেওঁলোকে চিকিৎসাটো পোৱাত সুবিধা হ'ব যিটো আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰত যদি তুলনা কৰো আয়ুষ্মান কাৰ্ডখন দি দিলে সেই সময়ছোৱাত পইচা নিদিয়াকৈ ৰিলিজ হৈ আহিব লাগে কিন্তু এই কনষ্ট্ৰাকশ্যন এক্টৰ যিখন মানে আইন আছে ইয়াত আকৌ হৈ যোৱাৰ পিছত পইচাটো দিয়ে এনেধৰণৰ সৰু সুৰা দুই এটা ডিফাৰেঞ্চ আছে গতিকে এই এজন শ্ৰমিকক এই ধৰণৰ আইনবিলাকে যথেষ্ট সুবিধা দিয়ে ইয়াৰ উপৰিও আপোনাৰ মহিলাসকলক প্ৰসূতিৰ বাবে স্বাস্থ্যসেৱাৰ প্ৰসূতিসকলক দিয়া বিভিন্ন সা সুবিধাবোৰ এইবিলাক স্বাস্থ্য মিছনৰ যোগেদি এই আঁচনিসমূহ আছে এই স্বাস্থ্য মিছনৰ আঁচনিৰ যোগেদি মহিলা এগৰাকীক সুস্থ কৰি থাকিব সুস্থকৰ প্ৰেগনেণ্ট অৱস্থাত মানে গৰ্ভাৱতী অৱস্থাত সুস্থ কৰি ৰাখিবৰ কাৰণে খাদ্য যোগান দিয়া তেওঁলোকক ফল মূল খোৱাৰ পৰা ধৰি নিৰ্দিষ্ট টকা পইচা যোগান ধৰি শিশুটোৰ স্বাস্থ্যৰ যাতে বিকাশত অৰিহণা হয় এই আইনবিলাকে সুবিধা প্ৰদান কৰিছে গাঁৱৰ সহায়িকাবিলাকে গাঁৱত গৈ গৈ মানুহকবিলাকক কৈছে স্বাস্থ্যকৰ্মীসকলৰ ভূমিকা সেই সময়ছোৱাত যিমানে ভূমিকাটো সঠিকভাৱে পালন কৰে এই সুবিধাবোৰ সিমানে পায় ইত্যাদি ইত্যাদি নানান আঁচনিবোৰ আছে আবেদন বিভিন্ন ধৰণে এখন আইনৰ কথা মই কৈছোঁ বাকী আইনৰ সহায়িকাসকলক দৰ্খাস্ত এখন দিলেও কিছুমান পায় কিছুমানে জাষ্ট নামটো লগালেই পায় এনেধৰণৰ আপুনি আবেদন কৰিও সাধাৰণভাৱে কাগজ এখনত লিখি দিও আপুনি কিছুমান সুবিধা লাভ কৰিব পাৰে এই ধৰণৰ বহুত ব্যৱস্থা আছে